হেল্ল' অঁ হেল্ল' অঁ মই হেৰি এই অৰ্গেনিক ফেক্টৰী এটা খুলিম বুলি ভাবিছোঁ মানে সেইকাৰণে ক'বলে বেয়াও লাগিছে হেৰি মোৰ ওচৰত পইচাও নাই সহায় এটা বিচাৰিছিলোঁ এই পইচা পইচা পাতিয়ে মানে আৰু অঁ সেইটোতো পইচাটো লাগিব বা ধেৰ লাগিব

অঁ দিম আপুনি চিন্তাই নকৰিব মই হেৰি লগে লগে ঘূৰাই দিম দুদিনমান দেৰি হ'ল হ'বই আৰু লগে লগে দিম এ এই লাগিব এসপ্তাহমান

অঁ হ'ব অঁ লাগিব ত্ৰিছ বা চল্লিছ লাখমান লাগিব আৰু অঁ হ'ব হ'ব দি দিয়ক সিমানখিনিয়ে অঁ অঁ দিম দিম আইতা দিম অঁ দিম বাইদেউ দিম অঁ অঁ অঁ অঁ অঁ আনি দিব আৰু আশা কৰিছোঁ আৰু দিব বুলি মানে আৰু অঁ এটা খুলিম বুলি ভাবিছোঁ অঁ ইনকামটো হ'ব বুলিয়ে ভাবিছোঁ

অঁ নাই কালিয়ে লাগিছিলে অঁ হ'ব তেতিয়াহ'লে অঁ দলিলত ছাইন কৰি ল'ম বাৰু অঁ অঁ অঁ হ'ব হ'ব দলিল এখন লৈ যাম আৰু ছাইন কৰি লৈ আহিম ছাইন কৰি দিম অঁ নাই দহটা বজাতে খোলে বেংক দহটা বজাতে ওলাব অঁ

নাই আজিকালি গুগুল পে' কৰি দিব পাৰি নহয় অঁ গুগুল হ'ব

অঁ অঁ হয় হয়

অঁ ধন্যবাদ ধন্যবাদ